মই মাছ মাৰিবলে সৰুতে শিকিছিলো মোৰ বাইদেউহঁতৰ পৰা মই চাৰি বছৰ পাঁচ বছৰ বয়সতে মাছ ধৰিবলৈ গৈছিলো কেইবাবাৰো নহয় দুবাৰ তিনিবাৰমান গৈছো আৰু মই সেই বাইদেউহেঁতৰ পৰা শিকা কৌ মাছ ধৰা কৌশলৰ ভিতৰত ভিতৰত ফাঁচি জাল পতা জাকৈৰ জড়িয়তে মাছ মৰা আৰু জালৰ খেৱালী জাল আৰু টঙি জালৰ জড়িয়তে মাছ ধৰিবলৈ শিকিছিলো